দমকলে কেনেকৈ কাম কৰাটো বহুত সহজ দমকলৰ হেণ্ডেল এডাল থাকে হেণ্ডেলডাল হেঁচি দিলেই তলৰ পৰা পানীটো উঠি আহে উঠি আহে এনেকৈ পানীটো পোৱা যায় গাঁৱত আমাৰ সকলোৰে পানীৰ বাবে ডাঙৰ কুঁৱাটো আগতে এটা ৰাজহুৱা কুঁৱা আছিল তাৰ পৰা ৰাজহুৱা কুঁৱাটো থাকোঁতে ব সবে গাঁৱৰ তাৰ পৰাই পানী ব্যৱহাৰ কৰিছিল কুঁৱাৰ পৰাই কুঁৱাৰ পানীয়ে গোটেই গাঁৱৰ মানুহক মানে পানী যোগান ধৰা গৈছিল কুঁৱাটোৰ পানীৰ জৰিয়তে কিন্তু বৰ্তমান ঘৰে ঘৰে এতিয়া দমকলৰ ব্যৱহাৰ হৈছে তো কুঁৱাটো এতিয়া ব্যৱহাৰ নহয় মানে কুঁৱাৰ কিছুমান অসুবিধাও আছে যেনেকৈ পানীটো শুকাই যায় বহুত তললৈকে যায় পানীটো উঠাই থকাটো কষ্ট হয় সবৰ ঘৰে ঘৰে বৰ্তমান দমকল হৈ গৈছে দমকলেদি হেণ্ডেল মাৰি দিয়াৰ লগে লগে পানী ওপৰত উঠি আহে পানীটো ভাল পানীও পোৱা যায় চাফা পানী পোৱা যায় কুঁৱাৰ পানীটো আগতে ডাঙৰ কুঁৱা আছিল যদিও কুঁৱাটোৰ পানীটো সিমান এটা চাফা নাছিল পানীটো অলপ লেতেৰা হয় মাজে মাজে কিন্তু দমকলৰ পানীটো ভালেই আৰু চাফা মানে একদম ঘৰে ঘৰে দমকলৰ এতিয়া অৱস্থা ব্যৱস্থাটো হৈ গৈছে তো দমকলৰ জৰিয়তে বহুতখিনি সুবিধা হৈছে আগতে কুঁৱা যিটো কুঁৱা আছিল সেই কুঁৱাটোৰ পানী উঠোৱাটো অলপ কষ্ট আছিল কাৰণ সবে উঠাব পৰা নাছিল এতিয়া যিহেতু ঘৰে ঘৰে দমকল হৈছে গাঁৱৰ সৰু বুঢ়া ডেকা বুঢ়া সবেই দমকলৰ ব্যৱহাৰ কৰিব পাৰে এতিয়া দমকলৰ জৰিয়তে পানীটো ঘৰতে পোৱা যায় জেগাতে পোৱা যায় আগতে কুঁৱাটো ৰাজহুৱা কুঁৱাটো অলপ গাঁৱৰ পৰা দূৰত মানে গাঁৱৰ সিমূৰত আছিল গাঁৱৰ সিমূৰত থাকোঁতে সবে কুঁৱাৰ অলপ দূৰত থাকে যিহেতু তাৰ পৰা পানী আনিব লগা হৈছিল এতিয়া দমকলটো হোৱাৰ ফলত ঘৰে ঘৰে পানী যোগান ব্যৱস্থাটো ভাল হৈছে